অঁ কোৱা অঁ কোৱা

অঁ অঁ তুমি কিমান টাইমত যোৱা এতিয়া টাইমতো কোৱা সন্ধিয়া সময়ত মানে আবেলি হেৰি তিনিটামান বা চাৰিটা মান বজাত গ'লে ভাল পাওঁ আৰু তেতিয়া সোনকালে ঘূৰি আহিব পাৰিম

অঁ অঁ পাৰিম দিয়া যাবলৈ পাৰিম আৰু তেতিয়া সোনকালে অকণ গ'লে মানে ধৰা জেগাবোৰ চাই মিলি উভতি আহিবলৈ ভাল হয়

আৰু কোৱা অঁ ঠিক আছে

অঁ তাত তাৰ পৰাই কিবা কিবি কিনি খাব পাৰিম দিয়া অঁ তাত চাই কৰি লৈ অঁ ওচৰতে অঁ চব জেগা চাই ফুৰি লৈ পাৰ্কত সোমাই কৰি হয় নেকি হব দিয়া তেতিয়া হ'লে অঁ ঠিক আছে অঁ ঠিক আছে হ'ব দিয়া ওলাবা সেইটো টাইমতে